কুকুৰ এবিধ জন্তু কুকুৰৰ চাৰিটা ঠেং থাকে কুকুৰৰ অ কুকুৰ পোহনীয়া আৰু বনৰীয়াও আছে কুকুৰক কিছুমান মানুহে কিনি আনি ঘৰতে চাফ চিকুণ কৰি ৰাখে সময়মতে বেজী দিয়ে গা ধুৱাই সেই কুকুৰে কামুৰিলে আমাৰ কোনো ধৰণৰ অসুবিধাত নপৰে সেই কুকুৰক খানা খোৱাৰ বোৱাৰো বহুতো পৰিপাতি চাফ চিকুণকৈ খাবলৈ দিয়ে কুকুৰ কুকুৰ ক'লা বগা ৰঙা থাকে ভটুৱা কুকুৰ ঘ ঘৰচীয়া কুকুৰ ভটুৱা কুকুৰ বাটে ঘাটে ঘূৰি ফুৰাটো বনৰীয়া কুকুৰ পগলা কুকুৰ বুলিও কোৱা হয় কুকুৰ' কুকুৰে জিভাৰে চেলেকি খায় কুকুৰে কামুৰিলে আমি সাধাৰণতে বেজী দিওঁ গাঁৱলীয়া ঔষধ ব্যৱহাৰ কৰোঁ আৰু কুকুৰে কামুৰিলে আমি উৰহি গছৰ তললৈ যাবলৈ নিদিওঁ কুকুৰে কামুৰিলে বহুতো বিষাক্ত অ হোৱাৰ অৰ ভয় থাকে কুকুৰে কামুৰিলে আমি সেই জেগাকণ গৰম পানী আৰু ডেট'লেৰে দি ধুই ধুৱাই দিওঁ নিমখ পানী কৰিও লগতে ধুৱাই বেজী দিয়াও আৰু গাঁৱলীয়া ঔষধ পৰিধান কৰিবলৈ দিওঁ কুকুৰে চেলেকি খায় আৰু কুকুৰে ভাত মাছ মাংস গাখীৰ সকলো ধৰণৰ বস্তু খায় লগতে কুকুৰা আও খাই মাংস পৰিধান কৰে কুকুৰ বহুত ভাল যদিও কুকুৰ বহুতো বেয়া কাৰণতটো থাকে কুকুৰে ভোক ভোককৈ ভোকে আৰু পোহনীয়া কুকুৰবোৰে সকলো ধৰণৰ চোৱা চিতা কৰিব পাৰে